মোৰ কুকুৰা পুহিছিলোঁ পুহি পুহোঁ মই কুকুৰা কুকুৰা পুহিছোঁ আৰু হেৰিৰে এতিয়া ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ কেনেকে জানোঁ কেনেকে কি কৰোঁ কি নাই ডাঙৰকে বৰ বেছিও এটা ডাঙৰ নহয় ডাঙৰকে ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ পুহি তাত কেনেকে কি কৰিব পাৰোঁ যে আৰু এখিনি কুকুৰা আনিম কেনেকৈ কৰিছোঁ হেঁপাহ নোসোমাবলে তাঁৰৰে গোটেই হেৰি দি দিছোঁ তাৰপিছতে কুকুৰা এখিনিও বিকিও মই কেইটামান পইচা গোটাইহে মই সেইখিনি কৰিছোঁ আহোঁ কেইজনীমান বিকিছোঁ এতিয়া মাঘৰ বিহুলৈ কেইজনমান বিকিব পাৰোঁ নেকি চাওঁ বিকি মেলি যিখিনি কৰিব পাৰোঁ সেইখিনিতে বহুতখিনি কৰিব এতিয়া ভেকচিনো দিব দৰকাৰ হৈছে বা চাহী কাণে দৰৱ দিব লাগে বা তিনিমাহৰ মূৰে মূৰে ভেকচিন দিব লাগে সেইখিনি কৰিবলে যাওঁতে বহুতখিনি মোৰ টকা পইচাৰ খৰচা হৈছে বা সেইখিনি কৰিছোঁ সেইখিনি কৰোঁতে কষ্ট হৈছে কষ্ট হৈছে মানে কি দিনটো গোটেই আজিকালি দিনো চুটি ইখন সিখন কৰোঁতে মেলোঁতে সময়টো যায় এনেকে তিন টাইম দানা দিওঁ তিন টাইম দানা এবাৰ পানী দিওঁ পানী দি মেলি দুপৰীয়া অলপমান কুকুৰাকিটা বিকি কিনি মই পাওঁ বেছি নহয় বছৰেকত পাঁচ হাজাৰ মান পাওঁ কেতিয়াবা তাতকে কমো পাওঁ এই এতিয়া এনেকুৱা দিনত এতিয়া মাঘ ফাগুন মহীয়া বেমাৰ আহে বেমাৰ আহোঁতে মৰে মৰি মেলি আৰু সেইখিনি কিমানখিনি থাকে সিমানখিনিতে আৰু কৰি আছোঁ ইয়াত কৰি কৰিছোঁ মৰে বহুতো মৰে বা চাহীও ধৰে বা হেপাইও খায় সাপেও খায় সাপৰ কাৰণে ফেনাইল চটিয়াওঁ বা দৰৱ পাতি দিওঁ এনেকে কৰি ঠিক তেনেকে কৰি মই পুহি এতিয়া আৰু কৰিব লৈছোঁ যে ডাঙৰকে ভাবি আছোঁ কি হয় কৰিব পাৰোঁনে নকৰোঁ এতিয়া ঘৰখনতো খৰচা পাতি পঢ়া শুনা পইচা টকা পইচা খৰচা বা ঘৰ নিজৰো খাবলগীয়া হয় বা হাঁহ কুকুৰাক দানা কিনিব দানাখিনি কিনিব যাওঁতে এতিয়া মাহেকত ধৰক যিমান কুকুৰা হাঁহকো দিব লাগে তুঁহ গুড়ি ধান কুকুৰাকো দানা সেনেকে দিওঁতে মেলোঁতে দিনটো যায়গৈ বিকোঁ কুকুৰা কেতিয়াবা ডাঙৰবিলাক চাৰিশ টকাকে বিকোঁ কেজি চাৰিশ টকাকে কণীও বিকো কুকুৰা এতিয়া উমনি আছে পাঁচ ছয়জনীমান তেনেকে দিছোঁ সেনেকে কৰি সেনেকে কৰি চলি আছোঁ এতিয়া আকৌ ভাবিছোঁ আৰু কৰিম বুলি সম্পূৰ্ণভাৱে এতিয়া বহুতখিনি আশা কৰি যিখিনি কৰিব পাৰোঁ এতিয়া কুকুৰাবিলাকৰো বেমাৰ আহিছে কুকুৰাখিনি বিকি মই ধৰা ধৰক কিবা এটা কৰিব পাৰিম নেকি বা কিবা এটা কৰি মেলি কৰিবৰ কাৰণে চাওঁ কি কৰোঁ কি নাই এতিয়া বিজনেছ মানে কি কেতিয়াবা নাজিৰাতো দিওঁগৈ এনেকে বেপাৰীক দিলে তিনিশ চাৰে তিনিশ তিনিশ ত্ৰিছ বা ঘৰত আহিলে চাৰিশ টকা বা শিমলুগুৰি নাজিৰাত সেনেকে দূৰ দূৰৰ জেগাত দিবলৈ গ'লে বেপাৰী ঘৰত আহি নিলে তিনিশকে দিয়ে নি থৈ আহিলে চাৰে তিনিশকে সেনেকেই বিকিছোঁ আৰু ঘৰতো লাগে পোহা বা গাঁৱলীয়া মানুহে কিনে গাঁৱলীয়া কুকুৰা মই এতিয়া লোকেল কুকুৰা এতিয়া ভাবিছোঁ ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ ফাৰ্মখিনি খুলিলেও বহুত টকা লাগে এতিয়া কেনেকে কি কৰিম ৰাতি এদিন দুদিন কৰি সদায় কৰি চাওঁ সিটো কৰোঁ সেইটো কৰিব নোৱাৰোঁ ইটো কৰিব নোৱাৰি কোনটো কি কৰোঁ চাওঁ কুকুৰা বিকিবলৈ প্ৰথম পোৱালিৰ পৰা এতিয়া উমনি দিব লাগে কিছুমান কুকুৰা উমনি দিলে পোৱালি পিছত মৰে এনেকে কৰি পোৱালি উলিয়াৰ পিছতো বহুত খৰচা কষ্ট কষ্টও হয় সেইখিনি কৰিব লগা হয় বা পোৱালি দিয়া ঠাণ্ডাত যত্ন ল'ব লাগে কিছুমান এজনীৰ পিছত এজনী পোৱালি উলিয়ালে মানে ৰাতিপুৱা গধূলি চাব লাগে ঠাণ্ডাটো মৰে দানা চানা দি পেলাই সময়তো বা যত্ন কৰিবলে ইতি সিতি কৰিবলে গঁড়ালটো ডাঙৰ ঠাণ্ডাত গৰম দিব লাগে গৰমত ঠাণ্ডা সেনেকে কৰি এতিয়া ঠাণ্ডা দিনতো চিলিঙি দিওঁ বেৰ দিলোঁ তাত তিৰপাল চিৰপাল দি ঢাকি তিৰপাল দিবলগীয়া হয় ঢাক মাৰিবলগীয়া লাইট হাণ্ডেড পাৱাৰৰ লাইট এটা জ্বলাবলগীয়া হয় বা কাৰেণ্টৰো বিল আহে সেনেকে কৰি মেলি কৰিব লগা হয় সেনেকে এতিয়া কুকুৰাখিনি আছে হ'লেও মানে এতিয়া কমটি আছে কমটি মানে এতিয়া ধৰক বেছি নাই আৰু পঞ্চল্লিছটা বিছ চল্লিছটামান আছে তেতিয়া আৰু অকমান সৰহকে কৰি ফাৰ্ম এখন খুলিম বুলি ভাবি আছোঁ ফাৰ্মখন খুলোঁতে এতিয়া টকা ঘৰটো বনাই আছোঁ ঘৰটো বনাওঁতে প্ৰায় বহুতখিনি পইচা গৈছে যে এতিয়া এতিয়া পইচা পাতিও নাটন হৈ কেইদিন পিছতহে জানুৱাৰী ঘৰটো কুকুৰাখিনি ঘৰটো বনাব পাৰোঁ নেকি চাওঁ হয়নে নহয় কি কৰিব পাৰোঁ এটি দুটিকে সেনেকে লৈ লৈ আৰু ফাৰ্মখনত আৰু ভৰাব লাগিব এটা এটা ডাঙৰকে ঘৰ বনাইছোঁ দিনত বান্ধি থ'ব পৰাকে চিলিঙি বেৰ দি ৰাতিটো গঁৰালত থওঁ দিনটো সেই চিলিঙি বেৰত দিওঁ দুঘণ্টা এক ঘণ্টা সময় মেলি দিওঁ দানা পানী খোৱাৰ পিছত আৰু গধূলি ভৰাই থওঁ তেনেকে কৰি পেলাই হাঁহক এক্সট্ৰাকে দিওঁ কুকুৰাক এক্সট্ৰাকে সেনেকে দিওঁ দি মেলি সেনেকে থওঁ হাঁহৰ আকৌ লেতেৰা পানী লাগে ন পুখুৰী চাৰি পিনে আৰু চিলিঙি দি বেৰ দি পেলাই পুখুৰী হাঁহক সেনেকে পুখুৰীত দিছে কুকুৰাক ধুনীয়া বাম জেগা এডখৰত চিলিঙি বেৰ দি ঘৰ এটা বনাই সেনেকে কৰি দিছোঁ সেই সেনেকে কৰি দি মেলি এতিয়া কিখিনি হয় কি নাই এবাৰ এতিয়া কি কি পইচা পাওঁ বিকি কিনি সেই এতিয়া জানুৱাৰীতহে হয় লাষ্ট বজাৰ জানুৱাৰীতে বিকি মাঘৰ বিহুত জানুৱাৰীত জানুৱাৰীত কুকুৰা বিকি হয় মাঘৰ বিহুত হাঁহ বিকি হ'ব সেই সেনেকেই বিকি কিনি কি কৰিব পাৰোঁ বিকি আৰু গঁৰালটো ঠিক তেনেকৈ ডাঙৰকে বনাম গৰু আছে দুটা গৰু গৰুকো সেনেকে কৰিবলগীয়া হৈছে পোৱালি দিবলগীয়া হৈছে